হেল্ল' হেল্ল' অ' হয়

মাংস কি মাংস লাগে অ' খাচী হাঁহ বইলাৰ লোকেল মূৰ্গী আৰু গাহৰি গাহৰিও পোৱা যায় হাঁহ অ' আপোনাক কিমান লাগিব আপোনাক কিমান লাগিব সেইটো হয় নেকি বিশ কিলো অ' আমি এনেই ছয়শকৈ বিক্ৰী কৰি আছোঁ ছয়শকৈ বিক্ৰী কৰি আছোঁ অ' চাফা চোক কৰি দিম মানে আমি গোটা গোটাকৈ নেবেচো মানে আমি কাটি কুটি বেছোঁ পাঁচশকৈ পাঁচশকৈ কম হৈ যায় লাগিব কেতিয়া আপোনাক ন তাৰিখে হেল্ল'

দহটাৰ আগত বাৰু দামটো বেছি কম কম হৈ যায়গৈ মানে পাঁচশকৈ হ'লে আমাৰ লাভত একো